মই যে কালি বিচনাখন আনিছিলো বুইছ দামটো ইমান বেছিকৈ ল'লে শুবলৈও শান্তি নাই বিচনাখন মই যিমানটো জোখত আনিম বুলি ভাবিছিলো সিমানটোও জোখ নহয় সেই দোকানখনৰ পৰা বিচনা চিছনা আনি লাভ নাই এইখনৰ পৰা আৰু ল'ব নোৱাৰি